আমাৰ অঞ্চলত পালন কৰা সাংস্কৃতিক উৎসৱ ক'বলৈ গ'লে প্ৰথমতে আমাৰ বিহু হয় যিটো আমি চবে জানো বিহু যি থাকে মাঘৰ বিহু ভোগালী বিহু মাঘৰ বিহুকে ভোগালী বিহু কোৱা হয় বহাগৰ বিহু তাৰপিছত কাতি বিহু বিহু আমাৰ

খেতি বাতি হাৰ্ভেষ্ট হোৱাৰ পিছত ভাল মানে হাৰ্ভেষ্ট ভাল প্ৰডাক্টছ ওলাবলৈ বিহুটো পালন কৰা যায় এতিয়া বিহু ক'বলৈ গ'লে আমি আমাৰ গাঁৱত মাঘৰ বিহু হ'লে পিঠা কিমান পিঠা লাড়ু বহুত কিবাকিবি বনোৱা যায় আমাৰ আইতা আমাৰ মা চববিলাকে একেলগে আহি আমাৰ ঢেঁকীত গুড়া খুন্দে তাৰপাছত আমি তিল নাৰিকল বেলেগ বেলেগ ধৰণৰ পিঠা বনাওঁ লাড়ুু বনা বনোৱা যায় বিধে বিধে বিহুক আদৰিবলৈ চবে

তৈয়াৰ কৰে আৰু বিহুৰ বিহুৰ দিনাখন আমি চবে ৰাতিপুৱা দৈ চিৰা খাওঁ লাড়ু পিঠা খাওঁ আৰু দিনটো এনেকৈয়ে লঘোণ দিয়া যায় এবাৰ তাৰপাছত আমি গধূলি যি এক মাঘৰ বিহুত যিহেতু নেক্সট দিন নেক্সট পিছদিনা আমাৰ মাঘী পৈতা পালন কৰা যায় সেইহে আমি বিহুৰ দিনাখন ৰাতি ৰন্ধা ভাতসাঁজি ৰাতিপুৱাও খাওঁ